অ' ভাই ভাই হয় ন বাৰু অ ঐ হেৰি তোমালোকৰ দোকানত মেচিন আছে নি বাৰু অঁ মোৰ এই মানে আলুগুটিত মাৰিব লাগে আৰু পিঁয়াজ চিয়াঁজ এইবিলাকত এই হেৰি হাঁ অঁ মোক সেই কালিৰ ভিতৰত লাগিছিলে আৰু হেৰি শাক হাইব্ৰ্ৰীডৰ শাকৰগুটি আছে নি বাৰু আছে ন তেনেহ'লে মই কালি যাম বুলি ভাবিছোঁ আপুনি থাকিব ন দোকানত দোকানত থাকিব আৰু আৰু কি কি আছে বাৰু গুটি অঁ অঁ অঁ অঁ অঁ অঁ চব হাইব্ৰিডৰ গুটিয়ে অঁ তেনেহ'লে মই হেৰি কালি যাম বুলি ভাবিছোঁ তোমাৰ দোকানলৈ অঁ অঁ অঁ হয় আৰু হাঁহ আছে নি হাঁহ হাঁহ সাৰো অলপ লাগিছিলে অঁ অঁ অঁ অঁ এইটো হেৰি আলুগুটিত মাৰা আৰু

এ ভালেই হৈছে ভাল হৈছে এ খালি স্প্ৰে মেচিনটো অকণমান বেয়া হ'ল অঁ নতুন এটাই কিনিম বুলি ভাবিছোঁ অঁ অঁ হাঁ এনেই নতুনটো কিমান মান ল'ব বাৰু পঁয়ত্ৰিশ শ হ'ব তেনেহ'লে মই আজি পিছবেলাকে যদি সময় পাওঁ গৈ আছোঁ

অঁ অঁ অঁ অঁ হ'ব তেনেহ'লে মই আজি পিছবেলা দুটা তিনিটামান তিনিটামান বজাত যাম স্প্ৰে মেচিনটো একদম চিযোৰ পামেই আপুনি ইয়াতে কি কাম দোকানতে আছে অঁ হয় অঁ আজি দেউ দেওবাৰ নহয়

হ'ব বাৰু আপুনি তুমি অঁ ৰঙালাও ৰঙালাও ৰঙালাওটো কৰিব লাগিব কৰিছোঁ এই এইখিনি একদম ফাৰ্ষ্ট ক্লাছ গুটি

হে লাও জাতিলাও কেইটামান লাগি আছে ৰঙালাও লাগিছে হে অঁ ডাংবটি গুটি অঁ ডাংবটি গুটি দিব লাগিব অঁ অঁ হ'ব তাকে হা হেৰি মই গৈ আছোঁ বাৰু হেৰি আপুনি দোকানতে থাকিব অঁ অঁ কেইটা বজাত যাম বাৰু চাৰিটামান বজাত গ'লে হ'ব আপুনি দোকানটো থাকিব অঁ অঁ অঁ অঁ তাকে মই যাম বুলি ভাবিছোঁ আৰু চাৰিটামান বজাই এইকিটা গোটেইকেইটা বস্তু আনিব লাগিব

এই ধান খেতিটো হৈছে হওঁতে খালি পানীয়ে মাৰি যায় অলপ অ' কি কি ধান আছিলে অ' অঁ অঁ অঁ অ' তেনেহ'লে এ অহা বছৰকেহে কিবা এটা কৰিম আৰু অঁ হ'ব মই এই ওচৰত মানুহকেইটা কেইজন মানে বিচাৰিছিলে অঁ তাকে মই বাৰু কম বাৰু খবৰটো অঁ অঁ অঁ অঁ অঁ এই খালি এইকেইটা কথা নাপাহৰিব

হেৰি মই তেনেহ'লে চাৰিটা বজাত গ'লে লগ পাম আৰু তোমাক

খেতি ৰঙালাও আছে পিঁয়াজ আছে আলুগুটি অঁ আৰু ডাংগুটি চাংগুটি লগাইছো আৰু এতিয়া

হ'ব মই দিম অঁ অঁ অঁ অঁ অঁ

অঁ ফ্রেঞ্চবিন দিছো দিছো দিছো ফ্রেঞ্চবিন দিছো অঁ ফ্রেঞ্চবিন দিছো হাঁ হাঁ অঁ গুটি বিলাক অঁ আপোনাৰ পৰাই আনিম অঁ তোমাৰ পৰাই গোটেইবোৰ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হয় চব তোমাৰ পৰাই আনিম চিন্তা নকৰিবা তুমি অঁ অঁ অঁ অঁ অঁ হ'ব অঁ মই গৈ আছো বাৰু গধূলি অঁ অঁ অঁ